অ' হেল্ল' অঁ মই দীপামে কৈছিলোঁ আপুনি এইটো কি কয় চাউদাং পথাৰ ইলেক্ট্ৰিচিয়ান নহয় জানো আমাৰ ঘৰত এই কি কয় বৰ্ডৰ অলপ কাৰেণ্টৰ কাম অলপ কৰিবলৈ আছিলে তাৰপিছত মটৰ এটা ঠিক কৰিবলগীয়া আছিলে ফেন দুখনমানো ঠিক কৰিবলৈ আছিলে যেনিবা অঁ আপুনি পাৰিব নেকি কৰিব এই আজিয়ে লাগিছিলে পিছবেলা টাইমটোত নাই নাই বেলেগ তেনেকৈ একো নাই বাৰু আপুনি খালি দাম দৰটো কৈ দিয়কচোন কেনেকৈ কি কৰিব লাগিব মিলাই কৰি মানে কিমান মানে কি কয় আপোনালোকে এটা এটা কামৰ পৰা লয় নে হাজিৰা দিনটো হা দিনটোৰ হাজিৰা লয় অঁ তেও পইতাটোৰ কথা কৈ দিলে ভাল হ'ব মানে কি কয় আমাৰ দিগদাৰ হয় নহয় অলপ

এতিয়া জেগাডোখৰ চিনি পাইছে ন ক'ত কয় কোনডোখৰ ক'লোঁ অঁ মকটাৰী তিনি আলি অঁ পাব পাব হ'ব দিয়ক তেতিয়া